আমাৰ অঞ্চলত স্থানীয় খেল অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সাধাৰণ এখন ফিল্ড আছে তাৰ বাদে কিবা ষ্টেডিয়াম এৰেনা ষ্টেডিয়াম বা এৰেনা বা ডাঙৰ খেলপথাৰ নাই তেনেধৰণে আৰু স্থানীয় লোকে খেলিবলৈ কাৰণে সেইটো কাৰণে বৰ বেছি সুবিধা নাপায় কিন্তু সেই সাধাৰণ সৰু খেলপথাৰ এখনে তেওঁলোকে পাইছে এইবিলাকৰ সুবিধা নাই বুলিয়ে ক'ব পাৰি